হেল্ল' নমষ্কাৰ মই মিনতী শইকীয়াৰ লগত কথা পাতিছোঁনে মই চাহপা চাহপাত কিনা এগৰাকী মহিলা হয় যি কলঘৰত নিপিনে দিওঁগে আপোনাৰ ঘৰত কিমান বিঘা চাহপাত আছে আপোনাৰ ঘৰত কিমান বিঘা চাহপাত আছে হয় মই সৰহকেনে মানে বেছিকেনে কিনিব বিচাৰিছোঁ কেই কুইণ্টেলমান ওলায় এনে সপ্তাহত আপোনালোকৰ অ' কিমান কেনে দিয়ে আপোনালোকে অ' যিহেতো মই সৰহকৈ ল'ব বিচাৰিছোঁ কিবা ৰেহাই পাম নেকি অ' আপোনালোকে চাহপাতখিনি ঠিকে ঠাকে হয় নহয় ভালদৰে মানে ভাল কুৱালিটিৰ হয় নহয় অ' মই দিনে তুলিব পাৰিম নহয় অ' অ' ঠিকে আছে তেতিয়াহ'লে মই আপোনালোকক কেতিয়া পৰা ল'ম আপোনালোকক সেইটো জনাম দেই ধন্যবাদ